হেল্ল' মই সুজিতৰ আইতাকে কৈছোঁ মই সুজিতৰ আইতাকে কৈছোঁ অঁ মানে কথাটো আপোনাক এইটোৱে সুধিব খুজিছোঁ আমাৰ মানে আমাৰ নাতিটো আজি মেলি পেলাই চাইছোঁ ই দেখোন সেই বহীখনত একো লেখা নাই অসমীয়াটো হেৰি কৰিব পৰা নাই নেকি অঁ অঁ অঁ অঁ সেইকাৰণে বোলো ক্লাছ হোৱা নাইনে কি ভালকৈ বাৰু অঁ মই বোলো কিবা আমাৰ ল'ৰাৰে লেঠানে ই বাৰু ক্লাছত সময়মতে কামবোৰ কৰে নে নকৰে মোৰ সেইটোও আপোনাৰ পৰা জানিব খুজিছোঁ সেইটোৱে সেইটোৱে যেনেকৈ দিছে আনি পেলাই লিখে কৰে কিন্তু এই বিষয়টো অঁ সেইকাৰণে মই মানে আপোনাক শিক্ষকেই নাইনে ইয়ে অৱহেলা কৰিছেনি সেইটো কাৰণে মোৰ অলপমান সন্দেহ হোৱাৰ কাৰণে আপোনালৈ ফোনটো কৰিলোঁ অঁ সুজিতৰ কথা কৈছোঁ ই অলপ খেল ধেমালিত যে বেছি বেয়া হেৰি বেয়া চেয়া নেভাবিব মই মানে জানিবলৈহে বিচাৰিলোঁ হ'ব বাৰু হ'ব হ'ব ৰাখিছোঁ ইমানতে ৰাখিছোঁ হ'ব বাৰু